মই দুদিনমানৰ আগত এটা কুৰ্তি লৈছিলোঁ কুৰ্তিটো পেকেট কৰা আছিলে গতিকে মই তেতিয়া খুলি নাচালোঁ তাৰপিছত পিছদিনা মই কুৰ্তিটো পিন্ধো বুলি ললোঁ মই ভাবিলোঁ যে কুৰ্তিটো পিন্ধাৰ আগত এবাৰ ধুই ল'ম সেইকাৰণে মই চাৰ্ফত ডুবাই দিলোঁ চাৰ্ফত ডুবাই দিয়াৰ লগে লগে কুৰ্তিটোৰ কালাৰটো গুচি গ'ল আৰু কুৰ্তিটো অলপ টান আছিলে অৰ্ডাৰ দিয়ামতে অহা নাছিলে তাৰপাছত কুৰ্তিটো মই অলপ টানি পিনি গাত ভৰাই দিলোঁ লগে লগে গোটেই চিলনিখিনিও এৰাই গ'ল